কিতাপৰ ক্ষেত্ৰত লীলা গগৈৰ কপিলিং চিগা ৰেল যোনখন হাস্যবংগ্য সাহিত্যৰ সেইখন কিতাপে মোক অলপ হঁহুৱাইছে বিশেষকৈ কপিলিং চিগা ৰেল এইখন এনেধৰণৰ হেৰি যিয়ে মানে চব আগবাঢ়ি যায় কিন্তু সেই ৰেলখনহে বহু সময় পিছ পৰি যায় বিভিন্ন ধৰণৰ বিভিন্ন সময়ত টিকেট নকটাকৈ যাত্ৰীসমূহ সেই ৰেলখনত উঠে আৰু টি টিয়ে বিভিন্ন ধৰণৰ গালি গালাজ পাৰে লঘূ লাঞ্ছনাৰ সন্মুখীন হ'ব লাগে যিবোৰ কথাই হাস্যৰসৰ সৃষ্টি কৰে কৰা দেখিবলৈ পোৱা যায় বিশেষকৈ এই ট্ৰেইনখনৰ ক্ষেত্ৰত বিভিন্ন সময়ত ট্ৰেইনখন গৈ আধাতে ৰৈ ৰখি যায় ৰখেগৈ সেই ষ্টেশ্যনত বহু সময়ত যাত্ৰী ৰখি ৰখি বাট চাই থাকিবলগীয়া হয় যাৰ ফলত বিভিন্ন ধৰণৰ সিহঁতৰ লঘূ লাঞ্ছনা সন্মুখীন বিশেষকৈ আলহী যেতিয়া আহিবলৈ হয় বিয়ৈ বিয়নী এনেকুৱা ধৰণৰ ধৰণৰ কিছুমান হাস্যৰসিক কিছুমান কথা তাত প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়